শৈশৱ অৱস্থাত বিদ্যালয়ৰপৰা আমি শিৱসাগৰ জিলা ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ আদি চাবলৈ আমাৰ বিদ্যালয়ৰপৰা ছাৰ বাইদেউসকলৰ লগত আমাৰ ক্লাছৰ সকলো ছাত্ৰ ছাত্ৰী চাবলৈ গৈছিল তাত হৈ যোৱাৰ স্মৃতি এটা হৈছে সেই সময়ত যেতিয়া আমি ৰংঘৰৰ ওচৰত পাওঁগৈ আমাক ৰংঘৰৰ ওচৰতে আমাক খোৱা বোৱা হৈছিল খাই বৈ উঠাৰ পিছত আমাৰ ঊনপঞ্চাছটা ল'ৰা ছোৱালী আমি শিৱসাগৰলৈ গৈছিলোঁ তেনেকুৱাতে মই ভাবিলোঁ অকণমান বোলো খাই পেলাই গাড়ী এটা বহোঁ বহোঁ বুলি সেই সময়ত আমি ফোনৰ ব্যৱস্থা নাছিলে আৰু খোৱা জেগাটো অকণমান আঁতৰত আছিলে মই গাড়ীত আহি অকলে বহি আছিলোঁ মানে মই তেনেকুৱা অৱস্থাতে বোলে মোক বিচাৰি ছাৰ বাইদেউ আৰু ল'ৰা ছোৱালীসকলে ঘুমটীয়াই ফুৰিছিলে মই ক'লৈ গ'লোঁ বুলি আৰু ঠিক আধা ঘণ্টামানৰ পিছত মোৰ লগৰে দীপাংকু আহি পেলাই গাড়ীত দেখে যে তই ইয়াতে বিচাৰি বহি আছ তোক বিচাৰি আমি চবে ঘূৰি ফুৰিছোঁ বৈ বৈ আমি ছাৰ বাইদেউ কৈ দিওঁগৈ নহ'লে তোক বিচাৰিয়ে থাকিব আৰু সেই সময়ত মই ছাৰ বাইদেউ ওচৰলৈ যাওঁতে কৈছিলে তই বোলে কি অদ্ভুদ মানুহ তই যে কাকো নোকোৱাকৈ তাত বহি আছ আমি আধা ঘণ্টা ধৰি তোক বিচাৰিয়ে আছিলোঁ সেই কথাটোকে স্কুলত এদিন আমাক প্ৰাৰ্থনা সভাত ছাৰ বাইদেউৱে কৈছিল এনেকৈ ক'ৰবাত ভ্ৰমণলৈ গ'লে বা একেলগে দলবদ্ধ দলবদ্ধভাৱে আমি যদি যাওঁ তেনেহ'লে নেতৃত্ব যি লয় তেওঁক কৈ থৈহে ক'ৰবালৈ যাব লাগে নোকোৱাকৈ কাহানিও যাব নালাগে নহ'লে কেতিয়াবা তেনেকুৱা হ'লে বিপদৰ সন্মুখীন হ'ব লাগে বুলি প্ৰাৰ্থনা সভাত ছাৰে আমাক বুজনি দিছিল